ঋতু অনুযায়ী গছবোৰৰ সাৱধানতা লোৱাৰ কৌশল বিভিন্ন ধৰনৰ এতিয়া বৰ্তমান বৰ্ষাকাল এই বৰ্ষাকালত নদ নদী বা পথাৰবোৰ ফেনে ফুটুকাৰে বাঢ়ি থাকে আৰু এই যেতিয়া পথাৰত পানীবোৰ ভৰ্তি হয় গছৰ গুড়িবোৰতো পানী লাগিব ধৰে কিন্তু এটা কথা লক্ষ্য কৰিব লাগিব যে যেতিয়া পানী এই গছ গুৰিত লাগিব গছবোৰৰ গুৰিত মানুহে ভৰি গছকিব নালাগে কিছুমান এনেকুৱা গছ আছে মানুহে গছকি দিয়াৰ পিছত গছবোৰ মৰি যায় সেইটো সাৱধানতা ল'ব লাগে তাৰপিছত যেতিয়া বসন্ত হেমন্ত কাল বা বসন্ত কাল আহিব তেতিয়া গছৰ ঠানিবিলাক ভালকৈ কাটি দিব লাগে দিয়াৰ পিছত নতুনকৈ সৰু সৰু পোখা মেলে আৰু সেই ডাঙৰ ডাঙৰ ঠানিবিলাক কাটি দিলেই নেক্সট যেতিয়া বসন্ত কাল আহিব বসন্ত কালত বা পছোৱা মাৰিব তেতিয়া গছবিলাক উভালি নাযায় সেইকাৰণে গছৰ ঠানিবিলাক ভালকে কাটি ল'ব লাগে ডাঙৰ ঠানিবিলাক